পশুপালনৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ভূমিকা যথেষ্ট প্ৰয়োজন আছে যিহেতু বৰ্তমান সময়ত পুৰণিকালৰ যিখিনি পশুপালনৰ নীতি নিয়ম আছিলে সেইখিনি বৰ্তমান আধুনিক কৰি আধুনিক পদ্ধতিৰে প্ৰজনন কৰি আমি যথেষ্ট আৰ্থিকভাৱে গাই গৰুৰ ক্ষেত্ৰত গাখীৰৰ ক্ষেত্ৰত আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰিছোঁ লগতে গৰু বুলিয়েই নহয় ছাগলীৰ ক্ষেত্ৰতো আধুনিক পদ্ধতিয়ে যিখিনি কাম কৰে সেইখিনি যদি পোৱালি আমি আধুনিক পদ্ধতিয়ে সেইখিনি কৰিব পাৰোঁ তেতিয়াহ'লে আৰ্থিক দিশত যথেষ্ট আগবাঢ়িব পাৰোঁ লগতে আমাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আমি স্বাস্থ্য শীতানত যদি পশুপালনৰ ক্ষেত্ৰত বিভিন্ন চিকিৎসাৰ সৈত আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে আমি সেই ক্ষেত্ৰতো যিখিনি পশুপালন আছে সেইখিনি আমাৰ আগবঢ়াই নিয়াত সহায় কৰিব পাৰোঁ